হেল্ল' বেলিজ ডে আউটত লাগিছেনে ফোনতো হয় হয় মোৰ মানে খানা অৰ্ডাৰ এটা কৰিব বিছাৰিছিলোঁ কিন্তু ছুইগীত তেনেকৈ হেৰি মানে কিবা এটা ইচ্ছু দেখাই আছে সেইকাৰণে মই ফোন কৰিলোঁ মই চিকেন কাৰী অৰ্ডাৰ কৰিব বিচাৰিছিলোঁ তৌ হ'ব নে এতিয়া এতিয়াটো আজি এঘাৰ তাৰিখ অঁ আজিয়ে লাগে এঘাৰ এঘাৰ তিনি দুহেজাৰ এঘাৰ পাঁচ দুহেজাৰ তেইছ ৰাতি মোৰ লা ভোক লাগিছেই এতিয়া আপুনি দহটা চাৰে দহটামানৰ ভিতৰত পঠাই দিব পাৰিবনে আচ্ছা আচ্ছা হয় চিকেন কাৰী এবাৰ লাষ্ট টাইম খাইছিলোঁ মই এক্জেক্ট মানে নামটো মই পাহৰি গৈছোঁ কি আছিল ইমান ভাল লাগিছিলে খাই পেলাই মোৰ আগতে বহুতবাৰ খাইছোঁ আপোনালোকৰ খানা বহুত ভাল লাগে একদম মিনিমাল মচলা থাকে তৌ খুব ভাল লাগিছিল খাই পেলাই সেইকাৰণে মই এগেইন ফোন কৰিলোঁ তৌ টাইমত পাই যাবনে দহটা দহটা চাৰে দহটামানত পাই যাবনে মোৰ মানে খুব ভোক লাগিছে ইমান দিনতো টাইয়াৰ্ডত হৈ আছো কিবা মানে অফিচিয়েল ৱৰ্ক এণ্ড অল্ বহুত টায়াৰ্ড হৈ আছো চৌ ভোক বনাৱও ইচ্ছা যোৱা নাই চৌ ভাল ৰেষ্টুৰেণ্ট এখন বিচাৰি বিচাৰি মোৰ মনত পৰিল যে আপোনালোকৰ ইয়াতো খাইছোঁ খুব ভাল খানা এতিয়া মোক মানে লাগে জল্দি জল্দি গতিকে ডেলিভাৰীটো দহ চাৰে দহটামানত কৰাই দিব ঠিক আছে হাঁ হাঁ আৰু ডিচকাউণ্টো দিব চাগৈ ন এনেই প্ৰাইছটো কিমান আছিলে আচ্ছা টু ফীফটী হাঁ হাঁ টু ফীফটী ডিচকাউণ্টো দিব চাগৈ কাৰণ মইতো কিমান অৰ্ডাৰ কৰোঁ আপুনি গ'লে চাগৈ মোক চিনিয়েই পাব দেখিলে মোক দেখিলে চাগৈ চিনিয়েই পাব গতিকে ডিচকাউণ্ট কিবা এটা কৰি দিব বা ডেলিভেৰীটো ফ্ৰী ফ্ৰী দি দিব এট লীষ্ট হাঁ ডেলিভাৰীতো ফ্ৰী দি দিব হাঁ হাঁ ঠিক আছে ঠিক আছে একদম দেৰি নকৰিব হাঁ মোৰ খুব ভোক লাগিছে একদম মানে এজ চুন এজ পচিবল দি দিব খানাটো ডেলিভাৰ কৰি দিব এড্ৰেচটো মোৰ হেঙেৰাবাৰী লিচু বাগান অটো ষ্টেণ্ডৰ কাষতে হয় এল পি স্কুল হৈ সোমাই আহিলে অটো ষ্টেণ্ডৰ কাষত পাই যাব এড্ৰেচটো দৰকাৰ হ'লে আপোনালোকক মেছেজ কৰি দি দি দি আছো ঠিক আছে অকে থেংক ইউ